অঁ যোৱাকালি মই চাৰ্জাৰ এপাত আনিছিলোঁ আগতেও মই এডাল চাৰ্জাৰ আনিছিলোঁ আগৰ চাৰ্জাৰডাল কি হ'ল মই কৌৰৱ কমিউনিকেশ্যনৰ পৰা কিনিছিলোঁ আজি এক মাহৰ আগতে তেওঁলোকে এডাল মোক চাৰ্জাৰ দিলে কি ব্ৰেণ্ডৰ দিলে কিহৰ চাৰ্জাৰ মই বিশেষ একো গম নাপাওঁ মোক পইচাও বেছি লৈছে এডাল জেনেৰেল সাধাৰণ চাৰ্জাৰপাত ধৰি লওক আঠশ নশ টকা লয় তেওঁলোকে মোৰ পৰা পোন্ধৰশ টকা লৈছে তেওঁলোকে মোক দিলে চাৰ্জাৰপাত মই আনি মাত্ৰ পোন্ধৰ বিশদিন মান ব্যৱহাৰ কৰিব পাৰিলোঁ তাৰপিছত চাৰ্জাৰডাল নিজে নিজে বেয়া হৈ গ'ল সেই পুৰণা সেই চাৰ্জাৰডাল লৈ যেতিয়া মই কৌৰৱ কমিউনিকেশ্যনলৈ গ'লোঁ তেওঁলোকে ক'লে যে মোবাইলটোৰ আপুনি পিনটো চে'ক কৰক আৰে মই তেওঁলোকক কৈছোঁ যে মোৰ মোবাইল পিনটো ভালে হৈ আছে আৰু চাৰ্জাৰডালহে বেয়া তাৰপিছত মই বেলে মোৰ লগৰটোৰ চাৰ্জাৰডালত মোৰ মোবাইলটো ভৰাই ল'লোঁ মানে মোবাইলটো মই কানেক্ট কৰি দিলোঁ তেতিয়া কি হ'ল মোৰ মোবাইলটো ধুনীয়াকৈ চাৰ্জ হৈছে আৰু বিশেষ চাৰ্জাৰপাতো গৰম হৈ যোৱা নাই মোবাইলটো একো ডিষ্টাৰ্ব হোৱা নাই একো প্ৰ একো হোৱাই নাই কিন্তু মোৰ যিডাল গৌৰৱ কমিউনিকেশ্যনৰ পৰা এক মাহ আগত চাৰ্জাৰ কিনিছোঁ সেইডাল চাৰ্জাৰপাত গৰম হৈ হৈ যায় গতিকে মই তেওঁলোকক ক'লোঁগৈ তাৰপাছত মোক আকৌ এডাল তেওঁলোকে মোক চাৰ্জাৰ কিনিবলৈ ক'লে বাৰু ঠিক আছে মোৰ আগৰডাল অলপ বেয়া হৈছিলে যোৱাকালি এডাল চাৰ্জাৰ কিনিলোঁ সেই চাৰ্জাৰডাল মই আনি ঘৰত এঘণ্টামান চাৰ্জ দিলোঁ তেতিয়ালৈকে ঠিকেই আছিলে বিশেষ অকণমান গৰম হৈছিলে চাৰ্জাৰডাল কিন্তু চাৰ্জ লৈছিলে তাৰপিছত মোৰ যেতিয়া ফোন টিপি টিপি ৰাতি শুবৰ সময়ত মই যেতিয়া আকৌ চাৰ্জ দিছোঁ তেতিয়া দেখিছোঁ যে চাৰ্জটো মোবাইলটোৱে অকণমান কমকৈ লৈছে মানে খুব লাহে লাহে লৈছে মই ভাবিলোঁ অলপ কিবা এটা হৈছে চাগে ভল্টেজ নোহোৱা কাৰণে হৈছে চাগে কিন্তু চাৰ্জাৰপাত মই গোটেই ৰাটিটো লগাই থোৱাৰ পাছত ৰাতিপুৱা দেখিলোঁ যে মোবাইলটো ইমান চাৰ্জ নহ'ল তথাপিতো মই চাৰ্জাৰপাত আকৌ ৰাতিপুৱা তিনি ঘণ্টা সময় চাৰ্জ দিছোঁ সেই চাৰ্জাৰপাতে এতিয়া মোবাইলটো এতিয়ালৈকে মোৰ ফুল চাৰ্জ কৰিবই পৰা নাই তাৰপিছত অলপ দেৰিৰ আগত চাৰ্জাৰপাত লগাই চাইছোঁ মোবাইলটোত এতিয়া চাৰ্জাৰপাত কাম নকৰা হৈছে এই কৌৰৱ কমিউনিকেশ্যনে এনেকুৱা ফটোৱা বস্তু বিক্ৰী কৰে কোনো ব্ৰেণ্ডৰ কথা নাই কোনো ভৰসা নাই কোনো কোনো একো মানে তেওঁলোকৰ একো বিশ্বাসেই নাই তেওঁলোকৰ ওপৰত বিশ্বাসেই নোহোৱা হৈ গ'ল যে মোক কিবা এটা তেওঁলোকে ভাল বস্তু কিনি দিব মোক গতিকে তই কিন্তু কৌৰৱ কমিউনিকেশ্যন কমিউনিকেশ্যনৰ পৰা কিনোঁতে চাৰ্জাৰ বা ধৰি লওক ইলেকট্ৰিকেল কিবা সামগ্ৰী তই কিন্তু কথাষাৰ অলপ মন দি চাবি আৰু চাই চিতি কিনিবি পাৰিলে তই কৌৰৱ কমিউনিকেশ্যনৰ পৰা তই চাৰ্জাৰ ধৰণৰ বিষয়ে বস্তু তই নিকিনিবিয়ে তই বেলেগ দোকান আছে ব্ৰেণ্ডৰ পৰা তই কিনিবি